প্ৰথমে আমাৰ গেছটো নাছিলে আজি বহুত বছৰ হ'ল আগতে ভাত বনাইছিল তাৰমানে খৰিৰে বনাইছিল ডেকচিত কেৰাহীত বা চচত ভাত বনাইছিল তাৰমানে ভাত বনাইছিল এতিয়া একদম এতিয়া আধুনিক আধুনিক হোৱাৰ পিছত তাৰমানে গেছ ব্যৱহাৰ হ'ল গেছ ব্যৱহাৰ হ'লে মানে এতিয়া আমাৰ চবখিনি খাদ্যই এইপিনে সহজতে হয় সহজতে হ'লে তাৰমানে ধৰক দালি বাকী কিবা চব্জি আৰু কিবা কিবি বস্তু বনোৱা হয় এই বহুত কিচিমত বনোৱা হয় খৰিতকৈ আপুনি গেছত বেছি ভাল মানে লেতেৰা নহয় বস্তুটো চাফা থাকে তাৰ পিছত গেছত হৰ এক কিচিম বস্তু বনাব পাৰি যে খাদ্যই বস্তু বনাব পাৰি মানে ঘৰত যিবিলাক খাওঁ আমি তেনেকুৱা ভাত দালি ৰুটি এইবিলাক বনাব পাৰি তাৰ পৰা চব্জি ভাজি এই বহুত কিবা কিবি হৰ এক কিচিম আৰু এইবিলাক খাদ্য চাদ্য বনাব জানো আৰু মই ভালকৈয়ে জানো যি খায় সেয়ে বনাই দিওঁ